এই পিনে শুনিছেনে এই আলহী এতিয়া কিহেৰে চাহ তাহ খুৱাব এতিয়া বনাবলৈ ঘৰত যাবলৈ একো নাই কোনো মানুহ নাই এতিয়া আলহী এতিয়া বহাই থবানে এনেকৈ এই আজিকালি কি এপ নে হোৱাটছএপত কিবা এটা এইটো ডেলিভাৰী দিয়ে নহয় সেইটোকে কিবাকিবি কেইটামান ভাল মিঠাই চিঠাইকে এই অৰ্ডাৰ কৰি দিয়েচোন আৰু এতিয়ালৈকে ইহঁতৰ একো দেখোন খা খাবৰেই নাই ইমান দেৰি লাগিছেনে আলহী এতিয়া বহুৱাই থৈ আকৌ ৱেবছাইটত আকৌ এইটো চা সিটো চা কৰি থাকোঁতে এতিয়া দেখোন যাবই অ' বোৱাৰী চাচোন চা এই ৱেবছাইটটো খুলি পেলাই নি ডেলিভাৰী আহিবলৈ আৰু কিমান সময় লাগিব চাই দেচোন চাই দে